গ্ৰাম্য অঞ্চলত স্কুল কলেজ কম পৰিমাণে দেখা যায় আৰু চহৰীয়া অঞ্চলত স্কুল কলেজ বহুতেই দেখা যায় কিয়নো গ্ৰাম্য অঞ্চলত চৰকাৰী স্কুল কলেজহে আছে আৰু চহৰীয়া অঞ্চলত চৰকাৰী স্কুল কলেজৰ বাহিৰেও ব্যক্তিগত স্কুল কলেজো খুলিবলৈ লৈছে যাৰ কাৰণে আজি গ্ৰাম্য অঞ্চলৰ ল'ৰা ছোৱালীবোৰ পঢ়াৰ ক্ষেত্ৰত বহুতখিনি কমজুৰি হৈ আছে আৰু চহৰীয়া অঞ্চলত ল'ৰা ছোৱালীখিনি পঢ়াৰ ক্ষেত্ৰত অলপ হ'লেও বেছিকৈ আগবাঢ়ি গৈছে কাৰণ ব্যক্তিগত স্কুল কলেজত গুৰুত্ব বেছি আৰু চৰকাৰী স্কুল কলেজৰ গুৰুত্ববিলাক কম সেইবাবে ম ক'ব বিচাৰিছোঁ যে গ্ৰাম্য অঞ্চল আৰু চহৰীয়া অঞ্চলৰ শিক্ষানুষ্ঠানবিলাক সম পৰিমাণে আগবাঢ়ি গ'লে ভাল হয় তেতিয়াহে আমাৰ ল'ৰা ছোৱালীখিনি শিক্ষাৰ ক্ষেত্ৰত পিছ পৰি নাযায় আটাই একেই শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াটো দেখা যাব